অঁ কওক হাঁ অঁ মই পৰা এজন কাষ্টমাৰে কৈছিলোঁ হয় মোক অলপ কাপোৰ লাগিছিল কেইযোৰমান আপোনাৰ তাত এভেইলেবল আছে নে এনে এই জেনেৰেলী পাটৰ কাপোৰে লাগিছিল এ বিয়াৰ ক্ষেত্ৰত মেখেলা চাদৰ এই গামোচা মান ধৰা কাপোৰ কটন কটন চাৰ্ট পাটৰ কাপোৰ দুইযোৰ আৰু এনে সাধাৰণ কটনৰ চাৰি পাঁচযোৰ মান লাগিছিল বাজেট মানেটো আপোনাৰ কাপোৰৰ দামৰ ওপৰতে হ'ব কিছু ধৰক বৰ বেছি বিশ হাজাৰ মান হয় নেকি অঁ মুগাৰ নালাগে অঁ

ঠিক আছে আৰু মই দোকানত গৈ চাই ল'ম নেকি অঁ অঁ অঁ এনেই অলপ চেম্পোল পঠাই দিব পাৰিব নেকি অলপমাণ দোকানতো যাম বাৰু চেম্পোলটো ম'বাইলত চেম্পোলটো দিলে চেম্পোলটো চাই তাৰ পিছত অঁ অঁ আমি দোকানত গুচি যাম